হেল্ল' হয় মই হিৰক জ্যোতি কৈ আছোঁ হয় আমি এই চাইকেলিঙৰ প্লেন এটা কৰিছিলোঁ আপোনাৰ লগত কথা পাতিছিলোঁ এই গোটেই অসমত আমি চাইকেল চলাম বিভিন্ন শ্লোগান দিম সেই বিষয়ে আপোনাৰ লগত কথা পাতিবৰ কাৰণে ফোন কৰিছোঁ

হয় আপোনাৰ লগত কিমানজন যাবলৈ প্ৰস্তুত আছে হয় হয় হয় আৰু আমাৰ থকা খোৱাৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ ভাবিছে আপুনি আমাৰ লগত এই মহিলাও থাকিব নেকি ছোৱালী থাকিব নেকি

থাকিব পাৰিব

আৰু আমাক এই ছাপৰ্টিং কাৰ এখনৰ প্ৰয়োজন হ'ব প্ৰয়োজীয় বস্তুখিনি আমি লৈ যাব লাগিব আৰু এই ধৰি লওক মিনিমাম জোতা হেলমেট বা তেনেকুৱা ধৰণৰ অলপ দৰৱ এইবিলাকৰ প্ৰয়োজন হ'ব কিবা চিন্তা কৰিছেনে সেই বিষয়ে আৰু বতৰৰ কথা কি ভাবিছে বৰষুণ দিব পাৰে বা বেছি অতিৰিক্ত গৰম হ'ব পাৰে ৰেইনক'ট থাকিব অঁ পাতল পাতল পাতল এখন অঁ আৰু বাকী কি বিষয়ত কথা পাতিবলগীয়া থাকিল অঁ আমি অঁ যিমান পাৰে কম বস্তু লৈ গ'লে ভাল আৰু বেগটো ওজন কম হয় নিব সুবিধা হয় হয় অঁ হয় অঁ ঠিক আছে তেনেহ'লে আপোনাৰ লগত আৰু এদিন আমি লগ হওঁ লগ হৈ আমি যিসকলে যাব বিচাৰে তেওঁলোকৰ আপুনি কনফাৰ্ম হৈ লওক

ঠিক আছে তেনেহ'লে

অঁ হয় হয় হয় হয়

অঁ অঁ সেইখিনি বস্তু ল'ব লাগিব প্ৰয়োজনীয় বস্তুখিনি চাইকেলৰ কাৰণে এইখিনি ল'ব লাগিব মিনিমাম আৰু অঁ ঠিক আছে তেনেহ'লে বাই অঁ